হাঁহ কুকুৰাৰ পানীটো প্ৰয়োজন হয় কিয় ওচৰতে এটা পুখুৰী থকাটো চবেই ভাৱে হাঁহ কুকুৰাৰ বাবে ভাল হাঁহ কুকুৰাৰ পানী খোৱাটো বহুত প্ৰয়োজনীয় হয় এদিনত পানীৰ এক লিটাৰ বা ডেৰ লিটাৰ ভিতৰত দিয়া হয় পানীটো হাঁহ কুকুৰাৰ কাৰণে পিয়াহটো মৰে আৰু হাঁহ কুকুৰা পানীত শুদ্ধ পানীত থাকিলে বেমাৰ আজাৰ নহয় শুদ্ধ পানী থাকিলে বেমাৰ আজাৰ নহয় আৰু পানীটোৰ এদিনত ডেৰ লিটাৰ বা এক লিটাৰৰ ভিতৰত দিয়া হয় পানী সদায় সিহঁতৰ প্ৰয়োজন হয় শুদ্ধ পানীৰ প্ৰয়োজন হয় পানী নহ'লে কুকুৰা হাঁহৰ বহুত বহুত পানীটো নহ'লে বহুত সিহঁতৰ প্ৰব্লেমটো হয় পানী হাঁহ কুকুৰাৰ আৰু শুদ্ধ পানী দিয়াতটো ঘৰৰ মানুহৰ কাৰণে ভাল প্ৰয়োজন আৰু পানীটোৰ হাঁহ কুকুৰাৰ কাৰণে পানী গৰম দিনত বিশেষকৈ গৰম দিনত বেছি দিয়া হয় পানী কিয় গৰম দিনত গৰমটো বেছি পৰে কাৰণে সিহঁতক হাঁহ কুকুৰাক পানীটো দিয়া হয় আৰু কুকুৰা হাঁহৰৰ ওচৰতে পুখুৰী এটা থকাটো হাঁহ কুকুৰাৰ কাৰণে প্ৰয়োজনীয় হয় হাঁহ কুকুৰাৰ সদায় চাফ চিকুণৰে পানী সদায় দি দিয়া দিব লাগে আৰু আৰু বেমাৰ আজাৰো নহয় শুদ্ধ পানী দিলে মানে আৰু কুকুৰা হাঁহৰ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে পানী সদায় শুদ্ধ কৰি দিব লাগে আৰু বেয়া পানীৰৰপৰা হাঁহ কুকুৰাৰপৰা হাঁহ কুকুৰাক আঁতৰাই ৰাখিব লাগে শুদ্ধ পানী দিলে সিহঁতৰ বেমাৰ আজাৰটো কমটি হয় আৰু সিহঁতৰ স্বাস্থ্যটো হাঁহ কুকুৰা ভালে থাকে আৰু বেমাৰ আজাৰ নহ'বলৈ সিহঁতক পানী পানী খোৱা খোৱাৰ ভিতৰত দানা আদি কৰি সিহঁতক ভালদৰে দিবলৈ লাগে আৰু পানীটো সদায় পানীৰ ভাত সদায় চাফ চিকুণ কৰি দিব লাগে সিহঁতৰ লেতেৰা বীজাণুৰপৰা আঁতৰি ৰখাব লাগে আৰু পানীৰটো সদায় দৈনিকভাৱে ডেৰ লিটাৰ বা এক লিটাৰ ভিতৰত দিব লাগে আৰু ওচৰত পুখুৰী এটাৰ প্ৰয়োজন হয় পুখুৰী এটাও ওচৰত থাকিলে মানে হাঁহ কুকুৰাৰ সদায় সদায় সিহঁতৰ চৰিবলৈ বা খাদ্য বস্তু খাবলৈ সহজ হয় আৰু সদায় কুকুৰা হাঁহৰ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে কাৰণ বিশেষকৈ গৰম দিনৰ গৰম দিনত সদায় সিহঁতক পানীটো দিয়া প্ৰয়োজন হয় ঠাণ্ডাৰ দিনত সিহঁতক সিহঁতক সদায় গৰম কৰি ৰাখিব লাগে আৰু হাঁহ কুকুৰা সদায় সেউজীয়া হাঁহ ঘাঁহ বনেৰে সদায় খোৱাবলৈ লাগে আৰু সেউজীয়া ঘাঁহ বনটো খোৱা খোৱা খোৱাবলৈ লাগে আৰুিহ সিহঁতৰ সদায় বেজীটো প্ৰয়োজন হয় ভিটামিন কেলছিয়ামটো দিব লাগে আৰু আইৰণো দিব লাগে আৰু হাঁহ কুকুৰা সদায় কেঁচু কুমতি ই খোৱাটো প্ৰয়োজনীয় সেইবিলাকৰপৰাও হাঁহ কুকুৰা সদায় বেমাৰ আজাৰটো কম হয় আৰু শুদ্ধ খাদ্য দিব লাগে আৰু মানুহৰ মানুহৰ ঘৰত যেনেকৈ হাঁহ কুকুৰা পুহে সেনেকৈ মানুহক কণী দিয়ে আৰু কণীৰপৰা ইজনে সিজনক দিব পাৰি ঘৰখনত উন্নতি কৰিব পাৰি মহিলাসকলৰ দৈনিক হাঁহ কুকুাৰ পুহিবলৈ সদায় হাঁহ কুকুাৰ পোহালৈ আৰু কুকুৰা হাঁহৰ কণী সেই হাঁহৰ কণী থৈ মেলি পোৱালি জগাব পাৰি আৰু পানীটো সদায় চাফ চিকুণ কৰি দিব লাগে ইহঁতৰ খাদ্য তালিকাৰ ৰ কথা ক'বলৈ ওলাইছোঁ মই সিহঁতৰ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে আৰু হাঁহ কুকুৰা সদায় বীজাণুৰপৰা দূৰত ৰাখিব লাগে কিবা বেমাৰ আজাৰ হ'লেও সিহঁতক চাফ চিকুণ কৰি ৰাখি আৰু খাদ্য বস্তু চাফ চিকুণ কৰি দিলে সিহঁতৰ বেমাৰ আজাৰটো পিটিকৈ পটককৈ সিহঁতৰ এফেক্ট কৰিব নোৱাৰে আৰু কুকুৰা হাঁহৰ সদায় দৈনিকভাৱে দানাটো দিয়াৰ প্ৰয়োজন এদিনৰ চাৰিবাৰ বা পাঁচবাৰকৈ দানা দিব লাগে সিহঁতক যেনেকৈ আমি দানা দিওঁ সেনেকৈ আমি এক লিটাৰ ভিতৰত বা ডেৰ লিটাৰ ভিতৰত পানীটো দিব লাগে আৰু কুকুৰা হাঁহৰ সদায় আই সদায় কুকুৰা হাঁহক আমি ডেইলি চফা চাফ চিকুণ কৰি ৰাখিব লাগে আৰু কুকুৰা হাঁহৰ সদায় আমি ই লেতেৰাৰপৰা কুকুৰা হাঁহৰ গোৰপৰা বা কুকুৰা কুকুৰা বা হাঁহৰ গোৰপৰা সদায় চাফ চিকুণ কৰি ৰাখিব লাগে আজি বা পানী চাফ চিকুণ কৰি আমি দৈনিক আমি পানী দিব লাগে আৰু সিহঁতৰ মুকলি আকাশৰ তলত ঘাঁহ বন কেঁচু কুমটি সদায় সিহঁতক খাব দিব লাগে আৰু আৰু তিনিমাহৰ ভিতৰত আমি এটা বেজী দিব লাগে সিহঁতৰ সদায় আই চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব সিহঁতৰ পানী পানীটো শুদ্ধ হ'লে বেমাৰ আজাৰটো কম হয় সেইদৰে সেনেদৰে আমি এই তিনিমাহৰ মূৰত বেজীটো দিব লাগে আৰু খাদ্য সদায় আইৰণ বা কেলছিয়াম আম ভিটামিন জাতীয় বস্তু দিব লাগে আৰু সিহঁতৰ খাদ্য বস্তু সদায় চাফ চিকুণ কৰি এখন এখন আমি কাঁহীত এখন চাফ চিকুণ কৰি আমি সিহঁতক ভাত বা পানীৰ পানী বেলেগ ধৰণতে দিব লাগে এইখিনি ভাত এইখিনি পানী বেলেগ ধৰণে দিব লাগে আৰু পানী সিহঁতক সদায় প্ৰয়োজন হয় পানী নহ'লে হাঁহ হাঁহে থাকিব নোৱাৰে পানীটো হ'লে মানে সিহঁতি এই পুখুৰীৰ ওচৰত থাকিলে মানে সিহঁতি চৰিলে মানে কণী সোনকালে জগায় কণী ই হাঁহৰ কণী সদায় পানীৰ চৰিব পালে খেতি ই সোনকালে কণী দিয়ে আৰু কুকুৰা কুকুৰা কুকুৰা সদায় সেউজীয়া সেউজীয়া ঘাঁহ বনেৰে সদায় সিহঁতক খাবলৈ দিলে ভৰিও লেঙেৰা ভপটো সেইটো কুকুৰাও নহয় আৰু হাঁহ কুকুৰা সদায় মুকলিকৈ ৰাখিব লাগে আৰু অক্সিজেনটো ভালদৰে হেতি পায় সিহঁতক সেইদৰে মুকলিকৈ ৰাখিব লাগে আৰু আৰু পানীটো আমি সদায় চাফা কৰি দিব লাগে আৰু বীজাণুবিলাক সিহঁতৰ পানীটো চাফ চিকুণকৈ দিলে সিহঁতৰ বেমাৰ আজাৰটো কমটি হয় আৰু ঘাঁহ বনেৰে সদায় সিহঁতক শুদ্ধ চাফ চিকুণ কৰি দিব লাগে আৰু সিহঁতক বেমাৰ আজাৰো হেঁতৰ খাদ্যবস্তু ভালদৰে দিলে বেমাৰ আজাৰো কম হয় এনেদৰে আমি ই দানাটো দৈনিক এদিনত তিনিবাৰ বা চাৰিবাৰকৈ দিব লাগে আৰু আৰু পানী সদায় আমি এক লিটাৰ বা ডেৰ লিটাৰ ভিতৰত হাঁহ কুকুৰাক দিওঁ এনে মই ক'বলৈ ওলাইছোঁ যে হাঁহ কুকুৰাক সদায় চাফ চিকুণ কৰি ৰাখিলে যিমান চাফ চিকুণ কৰি ৰাখিম সিমানেই আমাৰ হাঁহ কুকুৰাৰ বেমাৰটো কমটি হ'ব এনেদৰে মই ক'বলৈ জনাইছোঁ